দুই লাখ পঁচপন্ন হাজাৰ এক লাখ আশী হাজাৰ আঠ লাখ ঊনত্ৰিছ হাজাৰ তিনি লাখ দহ হাজাৰ ছয় লাখ নব্বৈ হাজাৰ